মোৰ মনত থকা বুলি ক'বলৈ এজন ব্যক্তিয়ে আছিল যিজনৰ সৈতে মই হাই ছেকেণ্ডেৰী পাছ কৰাৰ কৰাৰ পিছত দুহেজাৰ সোতৰ চন মানত এজন লগৰে হয় মোৰ তেওঁৰ লগতে কাম কৰিছিলোঁ প্ৰথম কাম শিকিছিলোঁ প্ৰথম তেওঁৰ ওচৰত মই এটা পান কাৰ্ড বনাবলৈ গৈছিলোঁ তেতিয়া তেওঁৰ লগত চিনাকি তাৰপিছত আমাৰ কলেজত চিনাকি তাৰপিছত তেনেকৈ আপোনাৰ তেওঁৰ লগত কথা বতৰা হ'ল আৰু তেওঁ সুধিলে যে কিবা কাম আছে নেকি তেতিয়া তেওঁ ক'লে যে আহিবা দুই এটা কাম শিকিও থাকিবা কৰিও থাকিবা সেই বুলি ক'লে তেনেকৈ কৰিলোঁও কৰাৰ পিছত আপোনাৰ ডিজিটেল ইণ্ডিয়াত এটা প্ৰজেক্ট ওলাইছিলে পি এম জি দিশা বুলি সেই প্ৰজেক্টটো তেওঁ নিজে লৈছিলে তেতিয়া ময়ো সিমান জনা বুজা হোৱা নাছিলোঁ বাৰু তেতিয়া তেওঁ ক'লে যে কাম এটা আছে কৰিবা নেকি মই বোলো হ'ব কৰিম এনেই বহি থকাতকৈতো কাম এটা কৰিবলৈ পালেতো ভালেই হয় ঠিক তেনেকৈ তেওঁ কামখিনি দেখাই বুজাই দিলে কৰিব ল'লোঁ কৰাৰ পিছত তেনেকৈ আপোনাৰ এক বছৰমান কৰিলোঁ কৰাৰ পিছত তেওঁক যদি সোধোঁ যে পে'মেণ্ট কিমানকৈ আহে তেওঁ কোনো উত্তৰ নিদিয়ে আহে আৰু তেনেকৈ কৈ থৈ দিয়ে মোক ধৰক পাৰ ষ্টুডেণ্ট দহ টকা পোন্ধৰ টকা তেনেকৈ দিছিলে গোটেই কামখিনি ময়ে কৰিব লাগে মোৰ হাতেৰে কৰাই লয় তাৰপিছত তেওঁ পে'মেণ্টৰ টাইমত ধৰক মই যিটো পাব লাগে সিমানটো নিদিয়ে কমকৈ দিয়ে তাৰপিছত তেনেকৈ থাকোঁতে থাকোঁতে থাকোঁতে থাকোঁতে এদিন দাদা এজনৰ লগত ডিষ্ট্ৰিক্ট মেনেজাৰক লগ পালোঁ লগ পাই কথা বতৰা পতা হ'ল পাতি মেলি তেতিয়া গম পালোঁ যে পাৰ ষ্টুডেণ্ট বহুত আহে তাৰ ধৰক টেন পাৰ্চেণ্ট মানহে মোক দিয়ে বাকী নাইণ্টি পাৰ্চেণ্ট তেওঁ খাই দিয়ে গোটেই কামখিনি ময়ে কৰিবলগীয়া হৈছিলে আৰু তেতিয়া গম পোৱাৰ পিছত তেওঁক ক'লোঁ যে এনেকুৱা তেনেকুৱা মই পে'মেণ্টটোতো তোমাৰ বহুত আহে কিন্তু মোক ইমান কম কেলৈ দিয়ে বোলে তুমি এইবিলাক মাথা মাৰিবলৈ দৰকাৰ নাই তেনেকৈয়ে কৈ থৈ দিয়ে মানে পইচাটোৰ কথাও উল্লেখ নকৰে কামৰ কথা একো নকয়ো আৰু যিহেতু যেতিয়া মই প্ৰজেক্টটো লৈ থৈছিলোঁ এৰিও দিব নোৱাৰা হ'লোঁ তেওঁ মই ক'লোঁ যে মই বেলেগ এটা কাম পাইছোঁ মই ওলাই যাব বিচাৰোঁ ইয়াৰ পৰা মই এইটো কাম আৰু নকৰোঁ তেওঁ ওলায়ো আহিব নিদিয়ে নিদিয়ে কামখিনি কমপ্লিট নোহোৱাকৈ আৰু তেনেকৈয়ে ছমাহ মান চলাই গ'ল আৰু চলি মেলি লাষ্টত কামখিনি কমপ্লিট হ'ল তেওঁৰ ভাগৰ আৰু আছিলে কিন্তু সেইখিনি মই নকৰোঁ বুলি ক'লোঁ গম পোৱাৰ পিছত কাহিনীটো আৰু যিখিনি কাম আছিলে সেইখিনি কামকে মই কমপ্লিট কৰি মোৰ যিখিনি কাম আছিলে মানে সেইখিনিকে কমপ্লিট কৰি আৰু ওলাই অহাৰ টাইমতো মোলেও মোৰ যিটো প্ৰাপ্য হয় তুমিতো তাৰ আধাহে দিছিলে আৰু বাকীখিনি টকা মোক দিয়া আৰু তেওঁ বোলে মই নিদিওঁ সেইবুলি ক'লে মইতো একো কৰিব পৰা অৱস্থাতো নাই আৰু আজিলৈকে তাৰ পইচা পাবলৈয়ে থাকিলে বাৰু মই আজিকালি নোখোজাও হ'লোঁ আৰু এইটো কথা তেওঁ পিছত দেউতাককো ক'ব লগা হ'ল বোলো আপোনাৰ ল'ৰাই মোক এনেকুৱা তেনেকুৱা কৰিছে উপায় নাই মানে মই যিটো প্ৰাপ্য সিমানটোতো প্ৰাপ্য নিদিয়েই আৰু যিটো তেওঁ দিম বুলি কৈছিলে তাৰো আধাটোহে দিলে বাকী আধাটোতো পোৱা নগ'লেই সেইকাৰণে বাদ দিলোঁ আৰু তাৰপিছত তাৰ পৰা ওলাই মই এতিয়া বেলেগ এটা কামত আকৌ সোমালোঁ এতিয়া খুব ঠিকে চলি আছে